বাদ্যযন্ত্ৰ বুলি ক'লেটো মই গান গাওঁতে যেতিয়া যেতিয়া মই সেই লোকগীত গাইছিলোঁ তেতিয়া দোতাৰাটো আছিল আৰু ডগৰটো দোতাৰা ডগৰতে গান গাই বিৰাট মানে লোকগীত গাই ভাল লাগে এই পিছত আহিছিল মানে বাঁহীটো বাঁহীটো বাঁহীটো থাকিলে আৰু ভাল লগা হ'ল সেই কাৰণে মই লোকগীত সদায় এই ডগৰ আৰু দোতাৰা আৰু বাঁহীটো থাকে আৰু আধুনিক গীত কি হয় মই বহুত বেছি মিউজিকৰ লগত গান গাই খুব ভাল নাপাওঁ তাৰমানে মিজিউকটো বেছি হ'লে গান কি গাইছোঁ এইটো ধৰাত নপৰে সেই কাৰণে মই কি কি ভাল পাওঁ কীবৰ্ডখন থাকিলে ভাল কিন্তু হাৰমনিয়ামটো স্কেলৰ কাৰণে হাৰমনিয়ামটো লাগে হাৰমনিয়াম তবলা কীবৰ্ড গীটাৰ এই এইকেইটাই মানে যথেষ্ট আৰু তেতিয়া মানে গানটো গায়ো ভাল লাগে ৰাইজেও শুনি ভাল পাই বুলি ভাবোঁ মই কাৰণ এই ইলেক্ট্ৰিক ইন্সট্ৰুমেণ্ট গেলাৰ শব্দ দেখোন সেই গায়কৰ মাতটো নুশুনি সেই মানে কাণতো ধৰে আৰু সেই বাজনাটো বেছি হয় সেইকাৰণে মই সেইটো সিমান ভাল নাপাওঁ মই আচলতে গান গাই ভাল পাওঁ কিহত ভাল পাওঁ বুলি সুধিলে মই ক'ম যে হাৰমনিয়াম কীবৰ্ডখন থাকিলে ভাল লাগে তাবলা আৰু এই গীটাৰটো থাকিলে মই ভাল পাওঁ আৰু এইয়ে